আমি আধ্যাত্মিক পৰম্পৰাই হওক বা মন্দিৰ ভ্ৰমণ কৰি যিকোনো মথ মন্দিৰ ভ্ৰমণ কৰিয়েই হওক বহুখিনি আমি অভিজ্ঞতা লভিব পাৰোঁ ধৰি ল'লোঁ আমি মন্দিৰ এভাগলৈ গৈছোঁ সেই মন্দিৰভাগৰ নিয়ম কানুনখিনি কেনেকুৱা কেনেদৰে ভগৱানক সেৱা অৰ্চনা কৰিব লাগে সেই বিষয়ে আমি জ্ঞাত হওঁ বা পূজাৰীক সুধি হ'লেও আমি গম পাওঁ

কোনবাৰে খুলিব মন্দিৰ কিমান সময়ত খুলিব কিমান সময়ত বন্ধ কৰিব সেই বিষয়ে আমি জানোঁ ধৰ্মীয় অনুষ্ঠানসমূহতো আমি অংশগ্ৰহণ কৰি পেলাই বহুখিনি অভিজ্ঞতা লভিব পাৰোঁ ধৰি ল'লোঁ আমি নামঘৰলৈকে গৈছোঁ নামঘৰত গৈ পেলাই কেনেদৰে ভকতসকলৰ লগত নাম কীৰ্তন কৰিব লাগে কেনেদৰে আসনত বহিব লাগে কেনেদৰে সেৱা অৰ্চনা ভগৱানক কৰিব লাগে সেই অভিজ্ঞতাখিনি পাওঁ বা ভকতসকলক দেখিয়েই হওক বা শুনিয়েই হওক আমি কিছু অভিজ্ঞতা লভিব পাৰোঁ আৰু আমি যিসকল বৈষ্ণৱসকলৰ লগত আমি বাক বৃতং কৰি হওক বা আপোনাৰ কিমান নামঘৰভাগ কিমান চনত প্ৰতিষ্ঠা হৈছিলে বা মন্দিৰভাগ কিমান সময়ত প্ৰতিষ্ঠা হৈছিলে কিমান সময়ত মানে পূজা অৰ্চনা হয় এই বিষয়ে আমি ভালদৰে জানিব পাৰোঁ এই সকলোখিনি অভিজ্ঞতা আমি কোনোবা মন্দিৰ বা পৰম্পৰা লগত জড়িত হ'ব লাগিব পাবলৈ হ'লে আৰু যিখিনি আমি অভিজ্ঞতা লাভ কৰোঁ সেই অভিজ্ঞতাখিনি আমি আহি পেলাই আমি আমাৰ গাঁৱলৈ আহি সৰু চামক বুজাব পাৰোঁ যাতে তেওঁলোকে ইয়াৰপৰাই যাওঁতেনেই কিছু অভিজ্ঞতা লভি যাব পাৰে সেইদৰে আমি অভিজ্ঞতা কিছুমান তেনেদৰে আমি মথ মন্দিৰ ভ্ৰমণ কৰি ল'ব পাৰোঁ